বৰ্তমান মই যিটো গেছ ষ্ট'ভ ব্যৱহাৰ কৰি আছোঁ যথেষ্ট ভাল কোম্পেনীয়ে ভাল বস্তু বনাইছে বুলি ক'ব লাগিব কাৰণ মই যিভাৱেই ব্যৱহাৰ নকৰোঁ লাগিলে মোক আজিলৈকে কোনো অসুবিধা দিয়া নাই ষ্ট'ভটো হাৰ্ডো হয় পৰিলেও পোটোকা নপৰে ব্যৱহাৰ কৰি থকা সময়ত নুমাই যোৱাৰো কোনো কথা নাই মুঠৰ ওপৰত মই ষ্ট'ভটো চলাই ভাল পাইছোঁ